মোৰ প্ৰিয় খেল বুলিলে শাৰীৰিক ক্ৰীড়াৰ কথা ক'ব পাৰোঁ শাৰীৰিক ক্ৰীড়াৰ ভিতৰত দৌৰ জপিওৱা আদিৰ কথা বিশেষকৈ ক'ব বিচাৰোঁ আৰু এই খেলকেইটা মোৰ সৰুৰে পৰাই প্ৰিয় কাৰণ মই নিজেও এই ইভেণ্টটোৰ লগত লগত বা খেলটোৰ লগত জড়িত আছিলো